হেৰিত মানে এতিয়া গ'লে নাপাম ন' অঁ এই ল'ৰাটোৰ গাটো বে য়া তাকে দেখাই আহিম বুলি ভাবিছিলোঁ এতিয়া গ'লে নাপাম চাগে ন' এনেই

অ আপুনি লৈ থ'বচোন এপইণ্টমেণ্টটো মই পিছবেলা টাইমতে যাম আপুনি নামটো লিখাই থ'ব মালবিকা গোস্বামী লিখি থ'লেই হ'ল আৰু নামটো অঁ লিখি থ'ব ঠিক আছে হ'ব বাৰু দেই ও ও ও